হেল্ল' কওকচোন হয় কওকচোন কোনে কৈ আছিলে বাৰু

অঁ শুনি পাইছোঁ কওক আচ্ছা আচ্ছা অঁ অঁ অঁ অঁ অ'কে অঁ বাইদেউ আপুনি এইটো কিতাপখন তিনিদিনমান আগত লৈছিলে নহয় জানো অঁ অঁ অঁ পৰখি লৈছিলে মানে আমাৰ কেচ মেম'ত আপুনি দেখা নাই কিজানি তলত লিখা আছে য যদি আপুনি ৰিটাৰ্ণ কৰিব বিচাৰে দেন সেইদিনাই যোনদিনা আপুনি কিনিব তাৰ দু মানে টু ওৱান আৱাৰচ টু টু আৱাৰচ ভিতৰতে আপুনি ৰিটাৰ্ণ কৰিব লাগিব নহ'লে বস্তুটো ৰিপ্লেচহে হ'ব কেচ মেম'টোত লিখা আছে আপোনাৰ যোনটো কেচ মেম' দিয়া হৈছিলে এইটোত একো নহয় বাৰু এটা কাম কৰিব আপুনি কে বুকখন লৈ আহিব আমি ৰিটাৰ্ণটো নকৰোঁ কৰিব নোৱাৰোঁ যদি আমাৰ ওচৰত চেম বুক যদি ভাল কণ্ডিচনত আছে দেন আপোনাক মই সেইটোৱেই দি দিম বাৰু ৰিটাৰ্ণ পলিচি মানে আমাৰ ইয়াত নাই কি আমি তাত লিখা আছে ন আৰু আচ্ছা আচ্ছা নহয় নহয় অঁ অঁ বুজি পাইছোঁ মই আপোনাৰ যোনটো মানে প্ৰ'ব্লেম হৈছে সেইটো মই বুজি পাইছোঁ ঠিক আছে মই আপোনাক কিবা এটা হেল্প কৰি দিম বাৰু আপুনি আহিব কাইলৈ মই ৰিপ্লেচ যদি ৰিপ্লেচ হয় ৰিপ্লেচ কৰি দিম অঁ অঁ খোলা থাকিব আপুনি যিমান টাইমতে আহে ৰাতি গধূলি আপুনি সাতটা আঠটালৈকে খোলা থাকে আপুনি আহি বস্তুটো ৰিপ্লেচো কৰিব পাৰিব ৰিটাৰ্ণ যদি যদি নহয় মই চাই দিম বাৰু কিবা এটা হেল্প কৰিব পাৰোঁ নেকি ঠিক আছে